এল পি জি সংযোগ আছে খৰিত কৰি বেছি সুবিধাজনক হয় কাৰণ খৰিৰ জুই উঠাওতে বহুতখিনি টাইম লয় তাতকৈ কেতিয়াবা জুই নুঠেই আৰু বৰষুণ চৰষুণ বাহিৰত পৰি থাকিলে খৰিবোৰ জিকি যায় তেতিয়া জুই নুঠে আৰু খৰিৰ জুই উঠাব লাগিলে আকৌ কেৰাচিনৰ সহায় ল'ব লাগে ন'হলে এল পি জিত আকৌ আপোনাৰ সেই গেছটো দি কিনে লাইটাৰটো মাৰি দিলেই হয় চুইটচটো দি কিনে বনোৱাটো সুবিধা হয় সুবিধাজনক হয় ভাত জলদি হয় ভাত কিন্তু খৰিত বনালৈ আকৌ এটা সুবিধা আছিলে কি আঞ্জা আঞ্জা আঞ্জাবিলাক বেছি সোৱাদ হয় ইয়াত আকৌ বেছি বহুত টাইমলৈকে বহুত টাইম ৰখিব লাগে কিন্তু জুই উঠাওঁতে সহজতে জুই উঠে যদি নাই মোৰ আগতে নাছিলে যেতিয়া নাছিলে তেতিয়া মোৰ পইচাৰ অসুবিধা আছিলে কাৰণ এটা গেছ এল পি জিৰো সন্মুখীন হ'ব লাগিলে তাত পইচাৰো প্ৰয়োজন পৰে পইচাৰ মোটামুটি আপোনাক এটা এল পি জিৰ কানেকচন ল'ব লাগিলে তিনি হাজাৰ চাৰি হাজাৰ টকা লাগে তিনি হাজাৰ চাৰি হাজাৰ টকা গোটাওতেই অলপ আমি যেতিয়া মজদুৰি মজদুৰি কৰা মানুহবিলাকৰ আমাৰ দেউতাই যেতিয়া মজদুৰি কৰে কম পইচা পাই আমাৰ ঘৰ চলাওঁতেই লাগে আমাৰ পঢ়া খৰচত লাগিছিল সেইটো কাৰণত এল পি জিৰ সংযোগ সন্মুখীন হ'ব পৰা নাছিলোঁ কাৰণ তিনি চাৰি হাজাৰ টকা এটা হাজিৰা কৰা মানুহ এটাইএই তিনি চাৰি হাজাৰ টকা সহজতে গোটাব নোৱাৰে সেইটো কাৰণত সন্মুখীন হোৱাটো অসু অসুবিধা আছিলে